মই আপোনাৰ দৌৰটো এনেকেই লক্ষ্যত মানে লৈ লৈছো যাতে মানে মই দৌৰি কিবা এটা কৰিব পাৰোঁ আগতে মানে ধৰক মোৰ ইমান হেৰি নাছিলে কিন্তু স্কুলত পঢ়ি থাকোঁতে যেতিয়া মই দৌৰত কম্পিটিশ্যনত ভাগ লওঁ তেতিয়া মই মানে ফাৰ্ষ্ট যাওঁৱে তেনেকৈ তেনেকৈ মানে স্কুলত কম্পিটিশ্যন লৈ লৈ লৈ লৈ লৈ লৈ অকণমান উৎসাহ এটা হ'ল তাৰপিছত মানে মই এতিয়া যেতিয়া হাইস্কুললৈ গ'লো তাৰপিছতো মই দৌৰত কম্পিটিশ্যন লওঁ আৰু তেতিয়াও মানে ফাৰ্ষ্ট নহ'লেও ছেকেণ্ড কিবা এটা মানে পাইছিলো তেনেকৈ মানে এতিয়া মই ভাবিছো যে মই দৌৰি দৌৰি মানে কিবা দৌৰিয়ে মানে মই কিবা এটা যাতে মই ভাল কিবা এটা মানে ভাল প'ষ্টত যাতে মই মানে কৰিব পাৰোঁ তেনেকৈ মই যে পামেই মানে সেইটো বুলিও মই কোৱা নাই যাতে মই কৰিব পাৰোঁ মানে এনেকেই মই চাইছো অলপ দৌৰোঁ মই মৰ্ণিং ৱাক মানে ৰাতিপুৱা যেতিয়া মৰ্ণিং ৱাক কৰিবলৈ যাওঁ তেতিয়াও মই দৌৰোঁ আমাৰ শিৱসাগৰতে আছে বৰপুখুৰী পাৰ গোটেই বৰপুখুৰী পাৰটো মানে আপোনাৰ চাৰি কিলোমিটাৰ হয় সেই চাৰি কিলোমিটাৰ মই মৰ্ণিংত মানে মাৰোঁ এপাক ইভিনিঙো যাওঁ ইভিনিঙতো এবাৰ মানে এপাক দৌৰোঁ তেনেকৈ দৌৰি দৌৰি মই ভাবিছো মানে এনেকুৱা মই ভাবিছো কি পুলিচত চাকৰিত মানে এপ্লাই এটা কৰিম পাওঁ নাপাওঁ বাৰু পিছৰ কথা তথাপিটো মই ভাবিছো যে মই এপ্লাই এটা কৰিম যদি পাওঁ তেতিয়া মানে মোৰ নিজৰ কাৰণে ভাল মোৰ সেইটো মানে আশা আছে পুলিচৰ ড্ৰেছযোৰ পিন্ধিবৰ কাৰণে তাৰমানে তেনেকেই মানে মই সেই তেত সেই তেনেকেই সেইটো ভাবিয়েই যে মই এনেকুৱা পুলিচৰ ড্ৰেছ এটা পিন্ধিব সেইটো ভাবিয়েই মানে মই এনেকৈ দৌৰি সেইটোৱে মানে মোৰ লক্ষ্যত মানে নিৰ্ধাৰণ কৰি লৈছো আৰু মই দৌৰো খুব দৌৰো যাতে মই লং জাপ হওক হাই জাপ হওক সেইবোৰ কৰি হ'লেও মানে মই দৌৰি তেনেকৈ কিবা এটা হ'লেও মানে মই মানে এই প'ষ্টো যদি মই কিবা এটা কৰি হ'লেও ল'ব পাৰোঁ সেইটো কাৰণে মই মানে লক্ষ্য এটা লৈ লৈছিলো আৰু মই দৌৰিম বুলি সেইটো কাৰণে মই দৌৰিবলৈ আগবাঢ়িলো এতিয়াও পিছে মই দৌৰি থাকোঁ তেনেকেই আৰু এটা মই ক'বলৈ যাম যাতে মানে এতিয়া যোনসকলে মানে এতিয়া এইটো বিভাগত মানে আগবাঢ়িছে দৌৰিবলৈ তেওঁলোককো মই পৰামৰ্শ দিম যাতে তোমালোকো যদি ভাল কিবা এটা কৰিবলৈ আগবাঢ়িব উঠিছা ভালকৈ দৌৰা নিশ্চয় তোমালোকৰ মানে যোনটো ভাবি আছা সেইটো যাতে সফল হওক কেতিয়াও যাতে বিফল নহওক যাতে এনেকৈ দৌৰি দৌৰি দৌৰি দৌৰিয়ে যাতে তোমালোকৰ মানে টাইমটো পাছ হৈ গ'ল তেনেকেও ভাবিব নালাগে সেইটো বুলিয়ে মই মানে তোমালোকক সেইটোৱে পৰামৰ্শ দিছো আৰু যোনটোত মানে লক্ষ্য তোমালোকে লৈ লৈছা সেইটোৱে লোৱা আৰু তোমালোকক সেইটোৱে পৰামৰ্শ দিছো তাৰপিছত আৰু দৌৰাযোন মানে দৌৰবিদ তেওঁৰ মই হিমা দাস তেওঁকে মানে বহুত আৰু তেওঁকে মানে তেওঁকে ভাবি মানে এইটো মানে মই হেৰি লৈছো আৰু সেইটোকে কৈ আৰু মোৰ এই কথাখিনি সামৰিছো আৰু